অঁ হৰ্ষিতা হয়নে অ' এই মই মানে ভাবি আছিলোঁ আমাৰ আগৰ লগৰখিনি গোটেইখিনি লগ হৈ পেলাই এই নগাঁৱত দেবাংগী গাৰ্ডেনখন আছে যে তালৈকে এপাক যাম বুলি ভাবিছিলোঁ মানে অঁ তাকেই জুলাইত আমাৰ চামাৰ ভেকেচন ষ্টাৰ্ট হ'ব এক জুলাইৰ পৰা তাকে আমাৰ লগৰ তোৰ লগৰ কোন কোন আছে মাতি দিবিচোন চিনাকী অঁ মই মানে অলৰেডি দেৱাশীষ মুচাফৰহঁতক ক'লো সিহঁতে কৈছে বোলে আহিব পাৰিম এতিয়া কৈছেই দুই তিনি জুলাইৰ ভিতৰতে আমি দেবাংগী গাৰ্ডেনত যাম আৰু এ ইয়াৰ পৰা খুব বেছি দহ পোন্ধৰ কিলোমিটাৰ হ'ব গাড়ী এখনকে লৈ যাম দেৱাশীষৰো গাড়ী আছে আকৌ আমাৰো গাড়ী আছে গতিকে একেলগে যাম পাৰিম আৰু অঁ বাকী তোৰ খবৰ ভালনে অঁ অঁ এই ভালেই দে কি কৰি আছ এনেই এতিয়া কি পঢ়ি আছ অঁ অঁ কোনখন কলেজত অঁ ময়ো এই নগাঁও কলেজতে কৰি আছোঁ বহুত দিন খবৰে পোৱা নাই চবৰে তাকে বোলো এতিয়া লগ কৰোঁ ঠিকে আছে দে দেৱাংগী গাৰ্ডেনখন বাৰু ঠিকে আছে মানে অলপ নতুনকে বনাইছে যেতিয়া অকণ ধুনীয়া হৈ আছে গতিকে সেইখিনি সেইখনতে যাম বুলি ভাবিছোঁ আৰু অঁ তিনি তাৰিখে কৰিম বুলি ভাবিছোঁ আৰু এতিয়া বাৰটো চোৱা নাই ৰহ অঁ অঁ ঠিকেই আছে বাৰু হয় অঁ মই চবকে সুধি লম বাৰু অঁ অঁ ঠিকে আছে অঁ ঠিকেই আছে